বাইদেউ মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা চিকেন মম' অৰ্ডাৰ কৰিছিলোঁ গুৱাহাটী ইনিভাৰৰ্ছিটিৰ পৰা এড্ৰেছ আছিলে গুৱাহাটী ইনিভাৰৰ্ছিটি কিন্তু মই এতিয়া আছোঁ দিছপুৰত গতিকে মোৰ পাৰ্চেলটো মোক লাগিছিলে আপোনাৰ তাত ঠিকনা চেঞ্জ কৰিব পৰা কিবা অপচন আছে নেকি